দুই শাওণ দুহেজাৰ দহ ন ফাগুন দুহেজাৰ ন ছয় জেঠ দুহেজাৰ বাৰ দুই জানুৱাৰী দুহেজাৰ সোতৰ আঠাইছ মাৰ্চ দুহেজাৰ আঠ